হেল্ল' অঁ অঁ মই এইফালে কৃষ্ণা হাজৰিকাই কৈছোঁ দিম এই ডাক্টৰনী বাইদেউ ডিম্পী হাজৰিকা হয়নি বাৰু অঁ বাইদেউ মই মানে কি ডায়েবেটিছ ৰোগত ভুগি আছোঁ মই মানে সেই ডায়েবেটিছ ৰোগটো কেনেকৈ হেৰি কৰিব পাৰি নিৰাময় কৰিব পাৰি তাকে জানিব বিচাৰিছোঁ বাইদেউ

অঁ বাইদেউ আৰু হেৰি কি বুলি কয় দৰৱ পাতি কিবা কিবি ল'ব এনেই ল'ব লাগিব নেকি বাৰু

হয় হয় হয় আপুনি চেম্বাৰত বহেনে বাইদেউ অঁ বাইদেউ হেৰি মই কি গ'লে আপোনাক লগ পাম বাৰু হয় হয় বাইদেউ আৰু আপোনাৰ ফীজ পাতি কেনেকৈ জানিব পাৰোনে

অঁ বাইদেউ হয় মই মানে কি ভালেমান দিনৰ পৰা মই ডায়েবেটিছত ভুগি আছোঁ মই টেষ্টিং কৰিছোঁ মোৰ ডায়েবেটিছ পাইছে আৰু এই কিবা আলু চালু খোৱা কিবা বাধা আছে নেকি বাইদেউ হয় হয় বাইদেউ ঘৰৰ চাউলে খাওঁ খালী আৰৈ চাউল খাওঁ আকৌ

হয় বাইদেউ মই ঘৰুৱা উপকৰণৰ কাৰণে মই এই কিবা চুগাৰ গছ বুলি আছে মই তাকে এজোপা এজোপা খাওঁ টেষ্টিং কৰিলে অলপ কম পাওঁ

অঁ হয় বাইদেউ তথাপিতো বাইদেউ মই একেবাৰে ডক্তৰৰ এবাৰ পৰামৰ্শ লৈ চাব বিচাৰোঁ সেইকাৰণে বাইদেউ আপোনালৈ মই ফোন এটা কৰি জানিব বিচাৰিছোঁ অঁ হয় বাইদেউ তাৰপৰা আৰু মই আৰু বেলেগ সুুধিবলগীয়া নাই বাৰু দালি চালি খোৱাত একো অসুবিধা নহয় চাগে বাইদেউ হয় হয় হয় বাইদেউ হ'ব বাইদেউ ইমানখিনি ধ দ হেৰি দিয়াৰ বাবে ধন্যবাদ বাইদেউ অঁ